শুনিছে নাই অঁ কওকচোন কোনে ক'লে অঁ লাগিছে কিয় কেলৈ দৰকাৰ হৈছিলে অঁ অঁ এনেই কিমানমান লাগিছিলে বাৰু অঁ অঁ কি কি কি খেল পাতিছে

অঁ অঁ অকল সৰু ল'ৰা ছোৱালীবিলাকে নে ডাঙৰবিলাকৰো খেল ধেমালি হয় অঁ অঁ অঁ অঁ অকল কিতাপেই লাগিবনে আৰু বেলেগ কিবা লাগিব অঁ অঁ আপোনালোকে খেল ধেমালিটো প্ৰত্যেক বছৰে পাতে নে মাহেকীয়াকৈ পাতে অঁ অঁ আৰু বাহিৰা ল'ৰা ছোৱালীবিলাকো দিয়েনে অঁ অঁ মানে আমাৰ ল'তো ল'ৰা ছোৱালীবিলাক আছিলে যদি অকল বাহিৰৰ দিয়া হ'লে মানে আমাৰ ল'ৰা ছোৱালীবিলাকো পঠিয়াব পাৰিলোঁ হয় অঁ অঁ যদি কিতাপ লাগিব আৰু জ্যামিতিক আৰু কলম ন আৰু ৰং পেঞ্চিল অঁ অঁ নতুনটো ওলাইছে কিতাপ আপোনাৰ কথা আৰু কি দিব পাৰে আপোনালোকে চাই যাবহি তেতিয়া গম পাব নতুন কিতাপো ওলাইছে দিওঁ ক'লে এই সৰু ল'ৰাৰ কাৰণে সাধু কথা এতিয়াতো বেছি ডাঙৰ ল'ৰা ছোৱালীটো খেল ধেমালি নহয় ন সৰু সৰু ল'ৰা ছোৱালীয়ে হ'ব চাগৈ এনেই কিমানৰপৰা কিমানলৈকে হ'ব কিমান শ্ৰেণীৰপৰা কিমান শ্ৰেণীলৈকে মানে ফাইভমানলৈকে হ'ব চাগৈ ন অঁ এনেকৈ সৰু সৰু ল'ৰা ছোৱালীক দেখোন ক'বলৈ গ'লে সাধু বা পৰিচয় কিতাপ সেইবোৰ দিব লাগে সেইবোৰ দিলে কাৰণ কেলৈ আজিকালি য'তে ত'তে খেল ধেমালি পতা হয়তো কুইজ কুইজৰ কিতাপ দিলে কাৰণ কেলৈ পঢ়িলে মেলিলে কুইজটো খেল য'ত ত'ত হৈ থাকে এতিয়া কুইজটো পঢ়ি থাকিলে পাৰিব নহয় আৰু সাধু কিতাপ দিব লাগে অঁ ওলোৱাটোতো ওলাইছে নতুন আপুনি নিবলৈ আহিলেটো চাই ল'ব পাৰিব কি কি কিতাপ আছে এনেই কেতিয়ালৈ লাগিছিলে বাৰু কাৰণ কেলৈ আমাৰ মালটোতো ইমান ইষ্ট্ৰক নাথাকে ন যদি বোলে কাইলৈ লাগে বা আজি আমি ৰাতি অনোৱাব পাৰিম বা পৰখিলৈ লাগে তেতিয়া আমি কাইলৈ আনি দিব পাৰিলোঁ হয় কাইলৈ মানে লাগিছিলে ন এনেই কেইটামান বজাত নিবলৈ আহিব আপোনালোকে অঁ ন সাতটা আঠটামান বজাত সাতটা আঠটামান বজাত ন অঁ তেন্তে মানে আপুনি এতিয়া কিমান ক'লে কিতাপ পঞ্চাছখন কৈছিলে ন অঁ কাৰণ কেলৈ বস্তুটো আমি অঁ সাধু কিতাপ বা কুইজ কিতাপ বা মানে সৰু ল'ৰা ছোৱালীয়ে পঢ়া কিবা সেনেকুৱা টাইপৰ কিতাপ অঁ অঁ আছে আছে সেইবিলাকো আছে অঁ অঁ ৰং পেঞ্চিল এনেকৈ কালাৰ আকৌ মানে ৰঙিন পেপাৰত ৰং কৰিব পৰা নহয় কালাৰিং আছে বাৰু এইবোৰ ৰংবিলাক আছে ৰং কাঠ পেঞ্চিল যাব লাগিব নেকি মিলা মিলিকৈ অঁ কাঠ পেঞ্চিল ৰাবাৰ ৰং অঁ কাঠ পেঞ্চিল আৰু ৰাবাৰ ৰং সেনেকৈ কৰি মানে কিমান হয় আপুনি মিল মিলিকৈ লৈ ল'ব আৰু নতুন নতুন কালেকচন মানে সেই নতুন নতুন কিতাপ আহিছে আৰু এইবিলাক কালাৰ নতুন মানে ডিজাইন অলপ মানে এনেই আগৰত দিখে নহয় আৰু নতুন টাইপৰ অলপ ৰং চং টেমাবিলাক আহিছে জ্যামিতিক বক্সটো আছে চব মানে অলৰেডি মানে জ্যামিতিক যিবিলাক এইবিলাক কাটাৰ বক্স ত্ৰিভূজ স্কেল ৰাবাৰ চব থাকিব জ্যামিতিক বক্সটোত অঁ নিম ক'লে সেইটো জ্যামিতিক বক্সটোতো নিব পাৰে অঁ আকৌ ৰং এইবোৰ আৰ্ট আৰ্টটো আহি মানে এইবোৰ আৰ্টৰ বহীবিলাক থাকে যিবিলাক অঁকা থাকিব তাত অকল কালাৰ কৰিব লাগে সেনেকুৱা বহী দিওঁ ক'লেও পাৰিব আছে খেল ধেমালিত মানে সৰু সৰু ল'ৰা ছোৱালীক অঁ অঁ সেনেকৈ আপুনি মানে মই ট'টেল গোটেইখিনি মানে মিলা মিলি কৰি আনি দিম পঞ্চাছখনমান অঁ তেতিয়া আপুনি চাই চাই লৈ যাব পাৰিব কাইলৈ লৈ যাবহি আৰু কিন্তু মোক পে'মেণ্টটো এক্সকৈ দিব লাগিব আৰু অলপ এডভা্ঞ্চ এডভা্ঞ্চ আপুনি এহেজাৰ পোন্ধৰশমান দিলেও হ'ব কাৰণ কেলৈ বহুতখিনি বস্তু কৈছেতো আপুনি আৰু ট'টেল হিচাপটো মই মাৰিব লাগিব কিমান হয় কি কথা আৰু নিছে নিছে নিয়ে কিতাপ বহুতেই নিয়ে খেল ধেমালি বা কিবা পাতিলে বা এইবোৰ নাচ গান পাতে নহয় খেল ধেমালিত সৰু সৰু ল'ৰা ছোৱালী সেইবিলাকে নিয়ে জ্যামিতিক কিতাপ ৰং ৰং পেঞ্চিল ৰাবাৰ কাঠ পেঞ্চিল চব নিয়ে আৰু অঁ এডভানঞ্চটো মানে কি হ'ল আপুনি এতিয়া কমটি নলয়টো বহুত ল'ব যে সেইকাৰণে এডভান্ঞ্চটো অলপ দি দিব লাগিব মোক অঁ হিচাপতটো কিতাপৰ ৰেটটোতো কিতাপেই ন কাৰণ কেলৈ কিতাপৰ ৰেটবিলাকতো একো কম বেছ কৰিব নোৱাৰি হ'লেও আৰু খেল ধেমালি পাতিম কৈছে যিহেতু সৰু ল'ৰা ছোৱালীখিনিৰ বাবে মই কিবা এটা এৰি দিম বাৰু

আমাৰ এইফালে পাতে পাতে বুলিও মানে হেৰিয়া ওচৰত এনেকৈ সেই গাঁৱলীয়া ইমান স্কুল নাই প্ৰাইভেট স্কুলবিলাকত পাতে আৰু খেল ধেমালি

অঁ কাৰণ কেলৈ সৰু ল'ৰা ছোৱালীয়ে আজিকালি পঢ়াটোহে মেইন ন পঢ়িলে শুনিলেতো ডাঙৰপৰা সেইকাৰণে সৰু ল'ৰা ছোৱালীক সদায় সেই কিতাপ বা পেঞ্চিল বা ৰাবাৰ সেনেকৈ মানে কিবাকিবি দিব লাগে পঢ়া বস্তুৱেই দিব লাগে কাৰণ অঁ পঢ়া সৰু ল'ৰা ছোৱালীক সদায় সেই পঢ়া বস্তু সৰুৰৰপৰা শিকিলে সেইটো ডাঙৰলৈ পাৰিব ন অঁ

আছে বহীও আছে চবেই পাব আপুনি নোপোৱা বস্তু নাই বা এনেকৈ চবেই ৰাখিছোঁ আমি অলপ অলপকৈ কিন্তু মানে যদি বেছিকৈ লাগে আগতীয়াকৈ জনাই দিব আপুনি আৰু এতিয়া যেনেকৈ জনাইছে বা পিছতো যদি আপুনি খেল ধেমালি পাতে লয় তেতিয়া আগতীয়াকৈ এনেকৈ ফোন কৰি জনাই দিব কাৰণ কেলৈ আমাৰ চব ইমানবিলাকতো ষ্টক নাৰাখো নহয় আগতীয়াকৈ মানে জনাই দিলে এদিনৰ আগত বা দুদিনৰ আগত জনাই দিলে আমি মালটো আনিব পাৰোঁ আৰু

ক'বলৈনো কি আপুনি হেৰি কৰিব এই অনলাইন মাৰি দিব পইচাটো পোন্ধৰশ টকাটো বাকী আপুনি কাইলৈ নিয়া সময় আৰু ইটো পে'মেণ্ট দিলেও হ'ব

পাব

অঁ আপুনি আগতীয়াকৈ জনাই দিব মই তেতিয়া আনি দিব পাৰিম আৰু কি কি লাগে উপন্যাস বা এইবিলাক নামঘোষা নামঘৰৰ কাৰণে ঘোষা চোখা কিবাকিবি আইনাম কোৱাটোতো এতিয়া মানে কি আপুনি মানে যিকেইটা বিচাৰে সেইকেইটা মোৰ মাল নাথাকিলে মই ষ্টকত আনি দিব পাৰিম মানে আৰু বা নামঘৰত লাগে ঘোষা বোলে বা আইনাম দিহানাম চবেই পাব পোৱাটো দোকানত কিন্তু মানে কি হ'ল সদায় নাথাকে যে কেতিয়াবা মালটো শেষ হৈ থাকে নাই আপুনি আগতীয়াকৈ জনাই দিলে ভাল আৰু দুখনমান মানে আৰু ভাল কিতাপ এতিয়া দেখোন পঢ়িলেতো চব কিতাপেই ভাল ন পঢ়িলে চব কিতাপে ভালে আৰু ভালকৈ পঢ়িলেই হৈছে মন দি মনোযোগ দি চব কিতাপে ভালেই দেখোন ক'ত কিতাপতো ক'ত বেয়া থাকে কাৰণ কেলৈ ভাল কিতাপ পঢ়িলেতো ভালেই আৰু সেইকাৰণে উপন্যাসো আছে ভাল পঢ়ো ক'লে বা নামঘৰত যদি আপুনি বোলে আজিৰপৰা নামঘৰত বা বোলে ঘৰতে নাম প্ৰসংগ কৰিছোঁ তেতিয়া তাৰ কাৰণে দিবৰ কাৰণে কিবা আই বা আইনাম দিওঁ বা বা দিহানাম সেনেকৈ মানে সেইবোৰ পাব লাভনো কি কিতাপৰ ৰেডটোতো কিতাপেই আৰু অঁ হ'লেও আৰু বিজনেছটো কৰিলেতো কিবা এটাতো প্ৰফিট থাকিব লাগিব ন চব মানুহেইটো বিজনেছটো কৰেই কেলৈ প্ৰফিটৰ কাৰণেহেটো কৰে কিবা এটাতো থাকিব লাগিব সেইটোৱে আৰু অঁ কিতাপ মানে আৰু যিবিলাক স্কুলত থাকে সেইবিলাক আৰু এনেকৈ দিওঁ ক'লে দেখোন এইবোৰ ট্ৰেঞ্চলেশ্যন বাহিৰৰ কিতাপনো বাহিৰৰ অঁ বেলেগৰপৰা নহয় যিবিলাক আমাৰ দোকানত ভাল যাদি কিতাপ আহে সৰু ল'ৰাই মানে পঢ়ে আৰু ইভাগেনো ক'ত স্কুলত আজিকালি দেখোন স্কুলৰ কিতাপে পঢ়ি শেষ নহয় যিমানে দিয়ে যিমান এখিনি এখিনি দিয়ে ঠিক আছে হ'ব আপুনি পে'মেণ্টটো অনলাইন কৰি দিব হা এইটো নাম্বাৰ এইটো নাম্বাৰতে কৰি দিলেই হ'ব পোন্ধৰশমান মাৰি দিলেই হ'ব এই নাম্বাৰটোতে অঁ ঠিক আছে অঁ অঁ অঁ